অ' হেল্ল' হয় হয় হয় আচ্ছা আপোনাৰ কি কি লাগে কাপোৰ

নহয় আপুনি চব ধৰণৰ কাপোৰে পাব ধৰক এতিয়া একেবাৰে চুৰীয়া গামোচা বোৱা কাপোৰ আকৌ ঠাণ্ডা দিনৰ কাপোৰ সকলো কাপোৰে পাব হয় পাব পাব দামটো এনেই আপোনাৰ চাৰে চাৰি হাজাৰ চাৰি হাজাৰ অ' এনেকেই পৰিব ধৰক আজিকালি নতুন ষ্টাইলৰ কাপোৰ ওলাইছেটো সেইটোকাৰণে দামটো অকণমান বেছি পৰে হয় যিটো চলি আছে আৰু সেইটোৱে কৈছো বাৰু আপুনি আহিবচোন বাৰু ফিক্সে মানে আপুনি আহিলে ধৰক কিবা এটা মিলাই দিব পাৰিম আৰু তিনি মানতটো নোৱাৰি তাৰ ভিতৰত অলপ কম বেচ কৰি দিম বাৰু অ' দহটা পা আপোনাৰ চাৰিটা মানলৈ খোলা হয় অ' অ'